হেল্ল' মই চন্দ্ৰপুৰৰ পৰা কুকি ফাংচ'য়ে কৈছোঁ নাৰেংগীৰ পৰা গুৱাহাটী এয়াৰপৰ্টলৈ ৰাতি এঘাৰটা বজাত পোৱাকে মানে গুৱাহাটী এয়াৰপৰ্টলৈ নাৰেংগীৰ পৰা অটো উপলব্ধ হ'ব নেকি